হেল্ল' অঁ হয় কওক অঁ হয় হয় কওক অঁ হয়নি কেতিয়াকে ল'ম বুলি অঁ অঁ এতিয়া আপুনি ফাইভ জি ল'ব পাৰিব ফাইভ জি হ'ব এতিয়া নতুনকৈ এটা আহিছে তোমাৰ ৰেডমি থাৰ্টিন প্ৰ'ব লৈ এটা আহিছে আপোনাৰ ষোল্ল ষোল্ল হাজাৰমান হ'ব ষোল্ল হাজাৰৰ ফাইভ জি মোবাইল তেৰ হাজাৰ এনেকুৱা আছে আৰু আপুনি যিটো পচন্দ কৰে আহি চাব কিমানমান অফাৰ তেনেকৈ নাই কিবা এটা ডিছকাউণ্ট হ'ব পাৰে পূজা বুলি আৰু আহিব এতিয়া নতুন নাই এতিয়াও অফাৰটো চলি আছে পাব পোৱাব কিবা এটা ফাইভ পাৰ্চেণ্ট হ'লেও ডিছকাউণ্ট এটা পাব অঁ তেনেকুৱাই আমাৰ ইয়ালৈ আহিলে আমাৰ ইয়াত মোবাইলৰ ডিচকাউণ্ট দিয়া হয় তেনেকৈ মিলাই মেলি দিব পৰা হ'ব আপুনি কিমান দামৰ ভিতৰত লয় যে মানে যেদি ফাইভ জি লয় তেতিয়া ল'ব পাৰিব ফাইভ জি অলপ দাম অ নহয় মানে আপুনি ফাইভ জি এটা ল'ব খুব বেছি মানে দহ হাজাৰতকৈ কেইটকামান বেছি হ'ব ফাইভ জি ল'লে আপোনাৰ সুবিধা হ'ব ৰেম ভাল হ'ব হেৰি ভাল হ'ব নেট ভাল পাব এতিয়াতো ফ'ৰ জি লৈ লাভ নাই আৰু ফ'ৰ জি গৈছেগৈ এতিয়া ফাইভ জি আহি গ'ল আপুনি ফ'ৰ জি মোবাইল এটা লৈ পেলাই ইমান সুবিধাও নাপাব অসুবিধাও হ'ব এয়া চাই লওক আ দুটকামান বেছি বাৰু খৰচ হ'ব যেনিবা কি আছেনো পইচাটো এদিনহে যাব বস্তুটো আকৌ আপোনাক লাগিয়ে থাকিব আপোনাৰ ভাল বস্তু এটা পালে আপোনাৰে ভাল হ'ব আ অঁ অঁ সেইটোৱে সেইটোৱে দামটো অকণমান ভাল পৰিলে আপুনি ভাল কিবা এটা পাবগৈ এতিয়া আপোনাৰ বস্তুটো ভাল হ'বগৈ লাগিব আপোনাৰ আকৌ পইচাটো সস্তালৈ চালে আকৌ নহ'ব নহয় দুই টকা সস্তা হ'লে বস্তুটো বেয়াই হ'ব গতিকে আৰু দুই টকা বেছি দি ভাল এটা লয় ভাল ফাইভ জি এটা হ'লে আপোনাৰ ৰেম থাকিব ভাল ৰেম ছিক্সটি ফ'ৰ জি বি মেমৰি পাব অঁ তেনেকৈ ভাল হ'ব চাই লওক আপোনালোকৰো কথা পইচা আপুনিহে দিব আ আমিটো পইচা নিদো আমি ক'বহে পাৰোঁ ভালটো দেখাম আপুনি নিজে চাব চিলেক্ট কৰিব যিটো মডেল ভাল হয় সেইটো যিটো মডেল ভাল হয় সেইটোকে ল'ব পাৰিব আমাৰতে নতুন ম নতুন মডেল কেইবাটাও আছে ইয়ালৈ আহিব ধুনীয়াকৈ চাই পেলাই ল'ব

আমাৰ ইয়াতে মাজুলীত হেৰি আছে কমলাবাৰী চাৰিআলিতে আছে ইয়াতে ল'ব পাৰিব যোৰহাটটো এখন আছে অঁ একো নাই ইয়াৰডালো ল'ব পাৰিব ইয়াতো যিটো পা তাতো সেই একেতাই তাতো পাব ইয়াতো পাব তাৰ মানুহে তাহ অঁ তাৰ সুবিধাটো তাত আৰু ইয়াত আমাৰ মাজুলী আপোনাৰ ঘৰৰ মাজুলীত নহয় নো অঁ মাজেটা মাজুলীতে হ'লে মাজুলীত সুবিধা ইয়াতে ল'ব পাৰিবা একেই কথা তাত লয়

ঠিক আছে কিবা এটা চাই দিম বাৰু

ঠিক আছে হ'ব চাই দিম বাৰু আহিব আপুনি চিলেক্ট কৰিব কোনটো লাগে বস্তুটো দেখিলেহে গম পাব এনেটো এতিয়া গাই থাকিলে লাভ নাই হ'ব দি দি হ'ব ঠিক আছে কিবা ডিছকাউণ্ট থাকিলে মিলাই নিম আ চিন্তা কৰিব নালাগে আহিব ঠিকে আছে নিশ্চয় লগ পাম হ'ব